হেল্ল' হেল্ল' অঁ এই কিবা কম্পিউটাৰৰ কৰ্চৰ কথা ডিচকাচ কৰিম বুলি কৈছিলা নহয় কি আছিল অঁ আমাৰ ইয়াতে কৰিলে ভাল আছিল ওচৰতে আমাৰ ইয়াতে আমাৰ অঁ অঁ

অঁ অঁ

কোনটো কৰা ভাল হ'ব এনে

ঠিকে আছে পি জি ডি চি এটো কৰি লওঁ ফিজটো কেনেকুৱা হ'ব পিছে

অঁ অঁ

পিছে এইটো গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড হয় নে নহয় এইটো নহয় অঁ নহয় আমি যোনটো ল'ম সেইটো ৰেজিষ্টাৰ্ড হয় নে নাই গভমেণ্টৰ

অঁ ডি চি অঁ

ইটো কৰাতো বেছি ভাল হ'ব নেকি তাতে কৰিলে এক্সাম পাতে চিনাকিতো নাই বৰ্তমান

অঁ সেইটো হয় আজিকালিতো লাগেই আৰু চাৰ্টিফিকেটটো বাৰু দে একবাৰ কথা পাতি আহোঁ যায় অফিচত অঁ আছে অঁ ঠিকে আছে

অ'কে অ'কে